অঁ অঁ হয় দিয়ক কওকচোন আচ্ছা অঁ পাৰিম বাৰু এই আপোনাৰ দহ তাৰিখে কেইবজাত যাব লাগিব অঁ এখন লিষ্ট দিব লাগিব অঁ অঁ যাম যাম বাৰু লিষ্টখন মই আগত আগদিনা গৈ কিনে দি দিম বাৰু সময় সন্ধিয়া গৈ কিনে নাই নাই পাৰিম পাৰিম বাৰু কথা নাই মোৰ হ'ব বাৰু অঁ ময়ে দিম বাৰু মোক অঁ ময়ে দি দিম আগদিনা লিষ্টখন দি দিম অঁ হয় যাম বাৰু হয় ফিজটো